পৰা আমি শ্লোক এইবিলাক পঢ়ি থাকোঁ আৰু নপঢ়াকৈ নাথাকো এই বুলি গোটেইখন মুখস্তও নাই কিন্তু আমাক বহুত দিছিল নাই দিয়া বুলি ক'ব নোৱাৰি মানে আমি সেইবিলাক ধৰ্ম পুথি প্ৰাৰ্থনা আৰু এইবিলাক পঢ়ি থাকোঁ সদায় ৰাতিপুৱা গধূলি আৰু সেইবিলাক এতিয়া তোমাৰ আগত চব কথা গাই দিব নোৱাৰোঁ কিন্তু এটা দুটা আছে আৰু এতিয়া কীৰ্তনৰ শ্লোক ধৰা অকণমান গাই দিম আমি সাধাৰণতে কৃষ্ণা বাপুদেৱায় দৈপকি নন্দনায়চন নন্দগোপ কুমাৰ দায় গোবিন্দায় ন নম পংকজন নম পংকজমিন নম পংকজনেতা নমস্তে পংক জাগনে বহুদেৱ সুতং কৃষ্ণ কংক চানুমৰ্দনং দেৱকৃহি দন্দং কৃষ্ণং মন্দে জগতগুৰু হৰি ৰাম

এই শ্ল' এইটো মানে কি আৰু এইটো কথাটো অৰ্থ হৈছে এইটো মানে যোনটো শ্ল'ক এতিয়া গালো সেইটো মানে এনেকুৱা কীৰ্তনখনে তোমাক মানে ক'ব লগাবলে মানে হেৰি উৎসাহ দিওঁ বা তেনেকুৱা সহায় কৰে গতিকে মানে তুমি কীৰ্তনখন মেলিলে আৰু সেইবিলাক চব পাম বুলি আমি আশা কৰোঁ ভাবো মানে সেইটোৱে আৰু সেইটো সেইটোকে আমি বিশ্বাস কৰি চলি আছোঁ আৰু